ফটোগ্ৰাফীক এক হবি হিচাপে ধৰি ৰখাত বিভিন্ন ধৰণৰ অনুপ্ৰেৰণাই মোক সহায় কৰে উদাহৰণ হিচাপে যদি আমি চাবলৈ যাওঁ ফটোগ্ৰাফীৰ দ্বাৰা বা এখন ফটোৰ দ্বাৰা আমি যিকোনো এটা মুহূৰ্ত আমি সংৰক্ষণ কৰি ৰাখি থ'ব পাৰোঁ আৰু ইয়াৰ দ্বাৰা আমি আমাৰ মেমৰিসমূহ বা আমাৰ স্মৃতিসমূহ আমি সংৰক্ষণ কৰিব পাৰোঁ আৰু যদি আমি চাবলৈ যাওঁ ফটোগ্ৰাফীয়ে আমাক বিভিন্ন ধৰণৰ কামত বা সৃষ্টিমূলক কামসমূহ বা আমাৰ সৃজনীশীলতাক বিকাশত সহায় কৰে সেইকাৰণে ফটোগ্ৰাফীক এক হবি হিচাপে গ্ৰহণ কৰিছোঁ মই